কৃষ্ণ আমাৰ অসমত আমি জনাত পৰম গুৰুজনা জন্মস্থান বৰপেটা সত্ৰ হিচাপে তেখেতে নিৰ্মাণ কৰি থৈ গৈছে তাৰ পৰা তেখেতে সেই সত্ৰতে এখন নাম ধৰ্ম প্ৰচাৰ কৰি থৈ গৈছিল আৰু লগতে বৰপেটা তেখেতৰ

বৰদোৱাত তেখেতৰ সেই হৰিগৃহ স্থান নিৰ্মাণ কৰি থৈছে শংকৰদেৱৰ আৰু ব্ৰহ্মপুত্ৰৰ কাষতে উমানন্দ মন্দিৰ তেখেতে আছে আমাৰ হিন্দু ধৰ্মৰ আৰু লগতে ঠাইতে আমি বাস কৰাৰ ওচৰতে আঠটা খেলে নিৰ্মাণ কৰা আঠখেলীয়া নামঘৰ হিচাপে নিৰ্মাণ কৰি আজিও আছে আমি সকলো তাতে ভুক্তভোগী গতিকে এই পৰম গুৰুজনাৰ লগতে মাধৱদেৱৰ জন্মস্থান লখিমপুৰ

লখিমপুৰ জয়পুৰত তেখেতৰ নিৰ্মাণ কৰা মাধৱদেৱৰ জন্মস্থান আছে তাতো প্ৰতিষ্ঠা কৰি আমাৰ ভক্তসকলে তেখেতক আজিও প্ৰতিষ্ঠা কৰি ৰাখিছে লগতে

টিয়কত সেই মাধৱদেৱৰ প্ৰতিষ্ঠা হৰি মন্দিৰ নিৰ্মাণ কৰি থৈ গৈছিল আৰু আমি বিশেষকৈ জনাত বহু মন্দিৰ মছজিদ এনেকুৱাবিলাক নিৰ্মাণ কৰা আছে যদিও আমি বৰ্তমান ভুক্তভোগী দেখাত আমি ইমানখিনিয়ে জানিছোঁ যদিও কোনটো বাট আছে তেনেকুৱা মন্দিৰ আমি বিশেষ আমি এতিয়া বৰ জনা নাই আমি গতিকে আমি জনা হেৰিসমূহ শংকৰদেৱৰ ধৰ্মীয় অনুষ্ঠান আপোনাৰ বৰপেটাত আৰু বৰদোৱা মাধৱদেৱৰ জন্ম লখিমপুৰ জয়পুৰত আৰু শংকৰদেৱ মাধৱদেৱৰ জন্ম যোৰহাট টিয়কত তেখেতৰ ধৰ্ম অনুষ্ঠান তাত প্ৰতিষ্ঠা আছে আপোনাৰ আমাৰ ওচৰতে গোলাঘাট জিলা আঠখেলীয়া নামঘৰ গতিকে আমি এই ধৰ্ম অনুষ্ঠানবিলাকেই আমি দেখা পোৱা গৈছে